হেল্ল' অঁ হয় আপুনি কোনে কৈছে হয়নি বাও কিয় ফোন কৰিছিলে বাৰু কওকচোন

অঁ বৰ্তমান মই খালীয়েই আছোঁ বাৰু কওকচোন

মই পাৰিম চাগৈ সেইকেইদিনত মই খালীয়ে আছোঁ

হয় হয় হয় হয় হয় যাম বাৰু ঠিক আছে অঁ অঁ অঁ ঠিক আছে অঁ হ'ব

হ'ব হ'ব